মই ফ্লিপকাৰ্টত মোৰ ভাইটিৰ বাবে এখন কিতাপ অৰ্ডাৰ কৰিছিলোঁ আৰু এই কিতাপখন যেতিয়া আহি পালে আহি পোৱাৰ পাছত মই কিতাপখন ভালদৰে মেলি চাওঁ আৰু ইয়াৰ পেইজবোৰ চাওঁ মই চাই দেখোঁ যে ইয়াৰ সকলোবোৰ পেজ ঠিকেই আছে